সাধাৰণতে পানীলগা জ্বৰ হ'লে আমি গৰম গৰম পানী কৰি খাব লাগে তুলসী পাতো খাব লাগে আৰু সদ্যহতে আমি নহৰু তেল গৰম কৰি পিনি

আৰু ভৰি হাত আৰু দেহাটোতো লগাব লাগে তাৰপিছত আমি প্ৰায় মুৰ্গী চুৰ্গী মাংস জালুকৰ লগত বনাই পিনি খালে খালেও অকণমান ভাল হয় লগতে গৰম পানীৰে গা ধুব লাগে ঠাণ্ডা পানী ঠাণ্ডাপানীটো ব্যৱহাৰ কৰিব নালাগে ঠাণ্ডাপানী ব্যৱহাৰ কৰিব নালাগে ঠাণ্ডা পানী লগালে বেছিকৈ হয় সেইকাৰণে গৰমপানীয়ে যেতিয়ালৈকে পানীলগা ভাল নহয় তেতিয়ালৈকে গৰমপানী ব্যৱহাৰ কৰি থাকিব লাগে